খাদ্য মই নিজে তেনেকে বনাই পোৱা নাই কাম সময় নাথাকে গোটেই দিন হাজিৰা কৰি আহিলে ভাগৰ লাগি থাকে আহিয়ে শুইয়ে দিওঁ আৰু কাম তেনেকে কৰি পোৱা নাই খাদ্য মই নবনাও সেইবোৰ মিছা কৈ লাভ নাই পত্নীয়ে বনাই তেনেকে বেমাৰ হ'লে কি আৰু মোৰ হিচাপেতো সেই বেমাৰ সিজাটো বইল খাব লাগে তেল মছলা কম দি খোৱা ভাল ভাল জোল চোল খাব লাগে আৰু ফল মূল খাব লাগে সেইবোৰ খালেই ভাল হয় আৰু সেইখিনিয়ে তাতকে আৰু বেছি আৰু কি কম সদায় বেমাৰত পৰে কিয় মানুহ এই বেয়া বেয়া খাদ্যবোৰ খায়েতো পৰে ন ত' খোৱা যদি এই ভাল হয় তেনেহ'লে আৰু সময়ত খোৱা হয় টোপনি আৰু খোৱাটো সেইটো যদি সময়মতে হৈ থকে তেনেহ'লে বেমাৰত নপৰে মানুহ হ'লেও যদি সেইবোৰ ধ্যান ৰখা হয় আৰু ভালদৰে যত্ন লোৱা হয় তেনেহ'লে আকৌ বেমাৰ নহ'ব আৰু সেইটোৱে আৰু যিমান পাৰি সেইবোৰ যত্ন লওক মানুহক সেইটোৱেই ক'ম মই